মই ঘৰতে তই ক'ত আছ' অ' তাকে মইটো তেনেকৈ খবৰ নাই কৰা তেজপুৰতে চিল্ক ভাণ্ডাৰ বুলি এখন দোকান আছে বুলি কৈছিলে অ' তই ৰাস্তাটো চিনি পাৱ নেকি মইটো চিনি নাপাওঁ অ' তই সুধিছিলি নেকি দামবোৰ

অ' তই আৰু বেলেগত খবৰ কৰিছিলিনে মইটো এতিয়া ফ্ৰি নাই মই এতিয়া আকৌ ক্লাছলৈ যাম তাৰপিছত আহি এটা কাম কৰোঁ দে দেওবাৰে যাওঁ দেওবাৰে খোলা থাকে নে কেতিয়া দহটা বজাত ঠিক আছে কিন্তু হেৰি শুনচোন আৰু বেলেগত খবৰ কৰি চা নহ'লে আৰু অ' আৰু মা দেউতাৰ কি কৰিবি মা দেউতাৰো ল'ব আছিলে যে অ' আৰু কেনেকুৱা ধৰণৰ পায় সুধিছিলি নেকি জনগোষ্ঠীয় কিবা আছে নেকি অ' আজিকালিটো ট্ৰেণ্ডতে আছে দে মিচিংটো পালে ভালে হ'ব অ' আজিকালি ধুনীয়া ধুনীয়া ওলাইছে নহয় মোকো দিব লাগিব আকৌ দেই কৈ দিছোঁ মোকো দিব লাগিব কৈ দিছোঁ তই দিব লাগিব মোক মিচিং কাপোৰ মিচিং কাপোৰ এজোৰ তইও দিব লাগিব ঠিক আছে ঠিক আছে দে ৰাখিছোঁ বাই বাই